অঁ

হয় ঠিক আছে এদিন এনেকৈ সময় সুবিধা মিলাই যোগাযোগ এটা কৰি হেৰি কৰিলে হ'ল আলোচনা কৰি অঁ ও কে আৰু যি হ'ল অঁ পানবজাৰৰ কিতাপ কিতাপৰ দোকানবিলাকৰ তেনেকৈ তই চাই চাই গোটেইবিলাক দোকানত তেনেকৈ মিলাই মিলাই কিতাপবিলাক ল'ব লাগিব আজিতো পঁচিছ তাৰিখ অহা সোমবাৰ মানে যাব পাৰি সোমবাৰ কেই তাৰিখ হ'ব অঁ অঁ সেইটোৱে ঠিক আছে সোমবাৰ কেই তাৰিখ হ'ব আজি পঁচিছ তাৰিখ হ'লে আজি হ'ল

অঁ অঁ